হেল্ল' হয় কওক অ' হয় আপোনাক কিদৰে সহায় কৰিব পাৰিম অ' আপোনাক এনে লেডিচ চাইকেল লাগিব নে জেন্স চাইকেল লাগিব হয় হয় আপোনাৰ ব্ৰেণ্ডটো কি কি ব্ৰেণ্ডৰ লাগিব এনে কেনেকুৱা কোম্পানীৰ লাগিব চাইকেল অ' অ' আপুনি বি এছ এ চাইকেল লোৱা হ'লে বেছি ভাল পালেহেঁতেন বেপাৰ বাণিজ্য কৰিবৰ কাৰণে দামটো আপোনাৰ যথেষ্ট পৰিব হেৰি হিৰো চাইকেলৰ অকণমান কম হ'ব আপোনাৰ দুহেজাৰ তিনিহেজাৰ আপ ডাউন হ'ব হিৰো আৰু বি এছ এ চাইকেলৰ নহয় পাৰিব এইটো আপোনাৰ মনৰ ইচ্ছাৰ কথা

এইটো আপোনাৰ ছয়হেজাৰ টকা দিব লাগিব আপোনাৰ পাঁচশ ছয়শ টকাৰ ডিফাৰেঞ্চ হ'ব চৌব্বিছ ইঞ্চি বাইছ ইঞ্চি

অঁ তেতিয়া আপুনি চাৰে ছয়হেজাৰ মান দিব লাগিব পাৰি পাৰি আপুনি আপুনি দোকানলৈ আহিবচোন আমি ডাইৰেক্ট কথা পাতিম ফোনত কথা পতাতকৈ হয় হয় চাৰে চাৰে ছয়হেজাৰ ছয়হেজাৰৰ ভিতৰত আপোনাক দিয়াই দিম বাৰু চাইকেলখন চব কৰি মেলি ভিতৰত মানে তাৰ ভিতৰত আৰু আপুনি দুখন চেষ্টা কৰিম আপুনি আহিবচোন বাৰু দোকানলৈ ডাইৰেক্ট পাতিলে ফোনত পতাতকৈ ডাইৰেক্ট পাতিলে ভাল হ'ব আহিবচোন এপাক আপুনি ঠিক আছে আহিলে কথা পাতিম হয় হয় আহিব